মই এইটো কথা নাভাবোঁ যে টেলিভিশ্যনত খেল দেখুৱাৰপৰা যে খেলপথাৰত মানে কি লাইভ চোৱা মানুহৰ সংখ্যা কমিছে কাৰণ যোনটো বস্তু আমি টি ভিত চাব পাৰোঁ সেইটো এটা সুকীয়া আৰু যোনটো আমি খেলপথাৰত আমি যোনটো লাইভ চাওঁ সেইটো এটা সুকীয়া ঠিক সেনেদৰে মই আগতে হয় অলপ চলপ কমিছে নকমা বুলিও নকওঁ আগতে যেতিয়া আমি যেতিয়া আমি ধৰি লওক ডিষ্ট্ৰিক্ট লেভেলত ফুটবল চুটবল হৈছিল তেতিয়া আমি আমি তাতে আমাৰ ওচৰতে হ'লে বা অলপ দূৰত হ'লে গাড়ী ভাড়া কৰি এনেকৈ যাই চাইছিলোঁ কিন্তু এতিয়া টি ভিত টি ভিত যেতিয়াৰপৰা লাইভ দিয়া হ'ল তেতিয়া এই তেতিয়া এনেকৈ যাই চাৱাটো চাৱাটো কমিছে আৰু কমিব কাৰণ কিয় এতিয়া আমি লাইভ চাব গ'লে টিকটৰ পইচা আছে বা আপোনাৰ গাড়ীৰ আহা যোৱা খৰচ আছে কিন্তু যদি আমি টি ভিত চাওঁ টি ভিত ইমান বহুত তাতে আধাখিনি পইচাতে আমি খেলাখন চাব পাৰোঁ সেনেকৈ আমি ফুটবল চাইছিলোঁ আগতে এতিয়াও টি ভিত দিয়াৰপৰা অলপ চোৱা কম হৈছে হ'লেও কিন্তু মই এইটো নাভাবোঁ যে যে টি ভিত দিয়াৰপৰা যে লাইভ খেলা চোৱা দৰ্শকৰ সংখ্যা কমিছে আৰু তাতে লাইভ চোৱা যোনটো আমেজ সেইটো সুকীয়া আৰু টি ভিত চোৱাৰ যোনটো আমেজ সেইটোও সুকীয়া দুয়োটা কেতিয়াও একে হ'ব নোৱাৰে